হয় আপোনাৰ তাতে কি কি ডকুমেণ্ট আছে অ আপোনাৰ আধাৰ কাৰ্ডখন লাগিব আধাৰ কাৰ্ডৰ এড্ৰেছটো মানে আপোনাৰ লোকেল এড্ৰেছটো থাকিব লাগিব এড্ৰেছটো যদি ইয়াৰে আছে আপোনাৰ হৈ যাব যদি আধাৰ কাৰ্ড নাই তেতিয়াহ'লে আপুনি লাইটৰ বিলটো দি দিব আমাক খুলি দিম সেইটো অ আপুনি আহিব লাগিব ফটো তিনি কপি লাগিব আৰু ফৰ্ম এখন দি দিম আমি আপুনি আহি চহীকেইটা কৰি দিলে হৈ যাব ফৰ্মখন জমা দিলে হৈ যাব একাউণ্টটো ফটো তিনিখন লাগিব নাই আপুনি অৰিজিনেলখিনি লৈ আহিব আমি ভেৰিফাই কৰি ল'ম দেন আপুনি একাউণ্টটো খুলি ল'ব একেদিনাই হৈ যাব একাউণ্টটো আপোনাৰ লগত পেন কাৰ্ড চ'ৰি আপুনি এ টি এম কাৰ্ড আৰু চেকবুকটো এসপ্তাহৰ ভিতৰত পাই যাব এটিএমটো এটিএমটো আপুনি এসপ্তাহতে পাই যাব এটিএমটো পোৱাৰ পিছত আপুনি আমাৰ ব্ৰাঞ্চলৈ আহি যাব আমি আপোনাক বুজাই দিম কেনেকৈ কেনেকৈ প্ৰ'চেছ কৰিব লাগে ঠিক আছে ধন্যবাদ ধন্যবাদ